বৰ্তমান প্ৰযুক্তিয়ে আমাৰ নৃত্যসমূহত বহুতো পৰিৱৰ্তন ঘটাইছে কাৰণ লোক নৃত্যসমূহ যিসমূহ আগতে গছৰ তলত নচা নৃত্য আছিল বিহু প্ৰথমতেতো গছৰ তলত নচা নৃত্যই আছিল কিন্তু বৰ্তমান প্ৰযুক্তি বিদ্যাৰ প্ৰভাৱত বিহু আহি মঞ্চ পালেহি আৰু মঞ্চভাৱে লগত ওতঃপোতৰভাৱে জড়িত হৈ সেই নৃত্যই এটা নতুন স্থায়ী ঠিকনা ল'লে আৰু আমি দেখিব পাৰিছোঁ যে বিহু বৰ্তমান প্ৰতিযোগিতাত মানে প্ৰতিযোগিতা কৰিব ল'লে বিহু প্ৰতিযোগিতা কৰাৰ বাবে সেই বৰ্তমান প্ৰযুক্তিৰ দ্বাৰা বিহু প্ৰতিযোগিতা হ'ল কাৰণ বিহু প্ৰতিযোগিতা হোৱাৰ বাবে বিহুৰ লোক সংস্কৃতিৰ অংগৰপৰা প্ৰতিযোগিতামুখী হৈ গ'ল সেই হেতুকে বৰ্তমান আমাৰ লোকনৃত্যশৈলী পৰিৱৰ্তন হোৱা বহুতো আমি দেখিব পাইছোঁ কাৰণ বিহু আমি যি বিহু গছৰ তলত নাচি আনন্দ উৎসৱ কৰা বিহু আছিল সেই বিহু এতিয়া বৰ্তমান মঞ্চ স্থান পালে আৰু সেই মঞ্চৰদ্বাৰা আমাৰ বিহুৱে এটা নতুন ৰূপ ল'লে গৈ আগৰ যি বিহু মানে আমাৰ লোক লোকসকলে প্ৰদৰ্শন কৰিছিল সেই বিহু গৈ এতিয়া বৰ্তমান মঞ্চত আৰু সেই মঞ্চৰদ্বাৰা প্ৰতিযোগিতা হ'ল আৰু প্ৰতিযোগিতাৰপৰা আমাৰ সংস্কৃতি এটা অংগ অংগৰপৰা সেইটো মানে এটা ধন ঘটা আহিলা হৈ পৰিল কাৰণ বিহুত প্ৰথম দ্বিতীয় হোৱাৰ ওপৰত এতিয়া বহুতো মানে আহি পৰিল অৰ্থৰ ব্যয় হ'বলৈ ধৰিলে অৰ্থৰ ব্যয় ব্যয় কৰিলেহে এখন বিহু ভাল হয় আৰু আগত যি বিহু শৈলী আছিল বা বিহু সাজ সজ্জা আছিল তাৰ পৰিৱৰ্তে এতিয়া বিহু আহি মানে ধনৰ ব্যয় ব্যয় কৰাৰ লগত আৰু সাজ সজ্জা ভংগিমা সকলো পৰিৱৰ্তন হোৱা দেখা গৈছে সেয়েহে বৰ্তমান প্ৰযুক্তিৰ ওপৰত বহুতো প্ৰভাৱ হৈছে বিহু বুলিয়ে নহয় আমি ক'ব গ'লে বহুতো নৃত্য কাৰণ আধুনিক নৃত্যসমূহ আধুনিক ৰূপ পালে লোক নৃত্যশৈলী পৰিৱৰ্তন হৈ গ'ল কাৰণ আগতে যি শালীনতা কৰিছিল আজিকালি সেই শালীনতাৰপৰা এটা আধুনিকতা আহি গ'ল সেই আধুনিকতাৰ পৰশত বিহু বা সেই নৃত্যসমূহে নতুন নতুন ধৰণৰ মানে নতুন ধৰণে সৃষ্টি হ'ল সেয়ে আমি মানে মই পৰিৱৰ্তন দেখিছোঁ সেইসমূহৰ ওপৰত মানে বহুতো পৰিৱৰ্তন হৈছে আৰু শৈলীসমূহৰো পৰিৱৰ্তন দেখিছে সেই শৈলীসমূহ হৈছে যে সাজ সজ্জা বা আগতে বিহু নাচিব গ'লেতো মেকআপ কৰা নহৈছিল এতিয়াতো বিহু বা নৃত্য মেকআপ নহ'লে মানে আধৰুৱা হৈ যায় সেই পৰিৱৰ্তনসমূহ বৰ্তমান যুৱ প্ৰজন্মৰ মাজত দেখা গৈছে যুৱ প্ৰজন্ম বুলিয়ে নহয় মানে গ্ৰাম্য অঞ্চলৰপৰা বিহু গৈ নগৰ অভিমুখী হৈছে যি যি নৃত্যসমূহ আগতে গ্ৰাম্য অঞ্চলত প্ৰচুৰভাৱে দেখা দেখা পোৱা গৈছিল কিন্তু এতিয়া বৰ্তমান নগৰ অঞ্চলত সেইসমূহ দেখা পোৱা যায় সেয়েহে নৃত্যশৈলীসমূহৰ পৰিৱৰ্তন আৰু তাৰ আচবাব আচাৰ আচৰণ সকলোবোৰ পৰিৱৰ্তন দেখিব পোৱা যায় সেয়ে সেইসমূহ শৈলীৰো পৰিৱৰ্তন ভংগিমাৰো পৰিৱৰ্তন হোৱা দেখিব পাইছোঁ